প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থানৰ লগে লগে অসমীয়া ভাষাটোত বহুত নতুন নতুন শব্দ সংযোজন হৈছে কাৰণ যি প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থানৰ আৰু মানে ইয়াৰ অন্তৰ্ভুক্তি হোৱাৰ লগে লগে বিভিন্ন নতুন নতুন শব্দ যিবোৰ আহি পৰিছে সেই শব্দ সেই প্ৰযুক্তিসমূহ ব্য়ৱহাৰ কৰিবলৈ সেই প্ৰযুক্তিসমূহৰ বিষয়ে নামবোৰ বা প্ৰযুক্তিৰ বিষয়ে বিভিন্ন শব্দ আমাৰ ভাষাটোৰ আমাৰ ভাষাটোতো সংযুত কৰিব লগা হৈছে